সৰ্বসাধাৰণতে দৈনিক আমি যিবিলাক খাদ্য সামগ্ৰী ৰন্ধন প্ৰকৰণ কৰোঁ সেইবিলাক সামগ্ৰীত কেতিয়াবা কিছুমান খেলি মেলি হোৱা আহি খেলি মেলি দেখা যায় যেনে ধৰক কিছুমান সামগ্ৰীত নিমখেই বেছি হ'ল বা কিছুমান খাদ্যত চেনিহে বেছি হ'ল বা কিছুমান খাদ্যত পানিয়েই বেছি হ'ল এইবিলাক সাধাৰণে খাদ্যখিনি নষ্ট নকৰাকৈ ঠিক কৰিব পৰা যায় উদাহৰণস্বৰূপে যদি নিমখ বেছি হয় তাত আমি বেচন দিব পাৰোঁ বা আলু এটা ভাঙি দি দিব পৰোঁ আৰু লগতে পানী অলপ ঢালি দিব পাৰোঁ আঞ্জাখন খাবলৈ অলপ জোখৰ হয় ঠিক সেইদৰে চেনি বেছি হ'লে তাত অলপ পানী বেছি দি দিওঁ বা অন্য সামগ্ৰীৰ পৰিমাণটো লগতে বঢ়াই দিওঁ তেতিয়া খাদ্যখিনি আমাৰ নষ্ট নহয় ঠিক সেইদৰে পানী বেছি হৈ গ'লে আমি অলপ জোখতকৈ বেছিকৈ উতলাও সেইখিনি শুকুৱাবলৈ চেষ্টা কৰোঁ এইবিলাক হ'ল সৰ্বসাধাৰণতে ঘটি থকা কিছুমান দৈনিক ঘটনা যিবিলাক শুধৰাব পাৰি সাধাৰণভাৱেই কিন্তু এনেকুৱা কিছুমান খাদ্য সামগ্ৰী আছে যিবিলাক ৰন্ধন প্ৰকৰণ কৰাৰ পাছত কিবা এটা তাৰ উপকৰণ যদি খেলি মেলি হয় তাক শুধৰাবলৈ অলপ কঠিন হয় উদাহৰণস্বৰূপে কেতিয়াবা আমি ঘৰতে কেক বনাওতে কেতিয়াবা জোখত ফুলি নাহে বা কিছুমান কেক জোখতকৈ বেছি কোমল হয় সেইবিলাক তেতিয়া শুধৰাবলৈ উপায় নেথাকে তেনেকুৱা ক্ষেত্ৰত কি কৰোঁ খাদ্যটো নষ্ট হোৱাতকৈ আকৌ আমি পুনৰ বেক কৰোঁ বেক কৰিলে কি হয় কেকেটো কেক হৈ নাথাকে আৰু ঠিক বিস্কুটৰ দৰে খাব পৰা অৱস্থা হয় আৰু খাদ্য সামগ্ৰীখিনিও নষ্ট নহয় আৰু এনেকুৱা যথেষ্ট উদাহৰণ আছে যিবিলাক আমি ধৰক প্ৰয়োগ কৰি খাদ্য সামগ্ৰীখিনি নষ্ট নোহোৱাকৈ ব্যৱহাৰ কৰিব পাৰি আৰু নতুন কিছুমান অভিজ্ঞতা হয় সেই অভিজ্ঞতাৰ পৰা আমি পুনৰ যেতিয়া সেই খাদ্যবিলাক ৰন্ধন প্ৰকৰণ কৰোঁ সেই ভুলবোৰ শুধৰাইপেনি আমি খাদ্যটো ভালদৰে বনাব পাৰোঁ